হয় মই গোঁঠা গোঁঠা মেলা সম্পৰ্কত মোৰ আশাকাংক্ষা বহুতেই আছিলে আৰু মই সেই অনুপাতে মই কৰিও আহিছিলোঁ মই সৰুৰেপৰা মই তাঁত সোঁত বৈ বেচা কিনা কৰি ঘৰত মই উপাৰ্জন কৰা সহায় কৰিছিলোঁ আৰু তাৰ পাছতো মই বিয়া সোমোৱাৰ পাছতো তাঁত বৈ গামোচা বৈ মই ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰতো কৰিছিলোঁ আৰু মই নিজে ঘৰত মুগা পুহি সূতা কাটি এৰী চাদৰ বৈ মই বিকিছিলোঁ সেইবিলাক মই কৰি আছিলোঁ আৰু এতিয়াও মোৰ সেই আশাবিলাক আছেই কিন্তু মোৰ বয়সৰ অনুপাতে এতিয়া স্বাস্থ্য মানে কিছুমান অৱনতি ঘটাৰ কাৰণে মই সেইখিনি কৰিবলৈ সক্ষম হ'ব নোৱাৰিছোঁ কিন্তু মনত মোৰ সেই হেঁপাহবোৰ থাকে আৰু মই মোৰ লগৰ হঙৰ বা ঘৰত মই কৈয়ে থাকোঁ আমি এনেকৈ কৰিছিলোঁ তেনেকৈ কৰিছিলোঁ বুলি মই ঘৰৰ সৰু মানুহখিনিক মই মানে সেইখিনি কথা কৈ থাকোঁ এতিয়াও যেন মই কোনোবাই তাঁত এখন লগাই দিলে বম মই যেন কোনোবাই শৰাই ঢাকনি এখন গাঁঠি মই বেচিম আজিকালি আমি যেতিয়া বেচিছিলোঁ সেইবোৰ আছিলে এটকা দুটকা আঠনা আৰু এতিয়া এখন শৰাই ঢাকনি গাঁঠিলে হ'ল এশ টকা সেইবিলাক মোৰ বহুত হেঁপাহ থাকিয়ে গ'ল এতিয়াও কৰিম যেন লাগে কিন্তু চকু মোৰ অৱনতি ঘটিলে আৰু স্বাস্থ্যও মানে কি কম আৰু নোৱাৰা কাৰণে মোৰ সেইবিলাক আশা আকাংক্ষা এতিয়া থাকি গৈছে বুলি মই ক'ব বিচাৰিছোঁ আৰু